যোৱা বছৰৰ নবেম্বৰৰ তেৰ তাৰিখে মই পৰি পেলাই মোৰ বাওঁ ভৰিখন ভাঙে অ গুৱাহাটী এজাইলত এ হেৰি অপাৰেশ্যন কৰি আনিছো কিন্তু অপাৰেশ্যন কৰি অনাৰ পিছতো মোৰ এতিয়া ভৰিৰ বিষ বহুত আছে মই যদিও খোজ কাঢ়োঁ ভগৱানৰ কৃপাত কিন্তু মোৰ ভৰিৰ বিষ বহুত আছে ডক্টৰে সুধিলে ক'ব হৈ যাব ভাল কিন্তু এক বছৰে আজি মই ভালকৈ নিৰাময় পোৱাই নাই কিন্তু এতিয়াও মোৰ ভৰিৰ বাওঁ ছাইডে অলপ টে টেমুনা দি আছে সেইটো কি কৰিব পাৰোঁ তাকে ভাবোঁতে ভাবোঁতে মোৰ একদম মনটো বেয়া লাগি যায় মোৰ ল'ৰা ছোৱালীয়ে বোৱাৰীয়ে বহুত শুশ্ৰূষা কৰিছে এদিনমানতো অপাৰেশ্যন কৰাৰ পিছত এসপ্তাহমান মই বিছনাতে হাগিছ পিন্ধি পেলাই থাকিব লগা হৈছে সেইবিলাক বোৱাৰীয়ে চাফ চিকুণ কৰি এৰি দি আছে আছে সিহঁতৰ মোৰ প্ৰতি ধৰ্ম ধৰ্ম আছে সেইকাৰণে মোক শুশ্ৰূষা কৰি পেলাই তেওঁ তেওঁলোকে হেৰি কৰি আছে মোক